ট্ৰেডিমিল হৈছে আপোনাৰ জীমত ব্যৱহাৰ কৰা এবিধ মেচিন কিন্তু যদি আমি মাটিত দৌৰোঁ তেতিয়াহ'লে আমাৰ প্ৰকৃতিৰ অনুভৱ কৰিব পাৰোঁ প্ৰকৃতিৰ পৰা আমাৰ এক শক্তি আহিব পাৰে ট্ৰেডমিলত আমি এটা নিৰ্দিষ্ট ঠাইতহে তাত ৰাণিং কৰিব পাৰোঁ কিন্তু আমি যদি মাটিত দৌৰোঁ তেনেহ'লে আমি বহুতো দূৰলৈকে যাব পাৰোঁ নিদ নি এটা নিৰ্দিষ্ট দিশ আমি তয় কৰি ল'ব পাৰোঁ মেচিনৰ সহায়ত মোৰ হিচাপত কোনো ধৰণৰ ব্যায়াম কৰা নহয় কিন্তু নেচুৰেল যোনটো প্ৰকৃতিৰ ফালৰ পৰা আমি পাওঁ তাত আমি প্ৰকৃতিৰ শক্তিক প্ৰকৃতিক স্মৰণ কৰিব পাৰোঁ প্ৰকৃতিক আমি অনুভৱ কৰিব পাৰোঁ ট্ৰেডমিল কেতিয়াবা যিহেতু বিদ্যুতৰ সহায়তে চলে কেতিয়াবা সেইটো বেয়া হৈ গ'লেও বা আমি তাত ৰখিব লাগে কিন্তু আমি ৰাতিপুৱা যোনটো প্ৰকৃতিৰ বায়ু প্ৰকৃতিৰ পৰা আমি যিটো শক্তি পাওঁ সেইটো আমাৰ বহুত দূৰলৈকে চলে আপুনি জানিব পাৰে যেনে পুৰণিকালত যেতিয়া সেইবোৰ আধুনিক টাইপৰ যন্ত্ৰ নাছিলে তেতিয়া মানুহে খোজকাঢ়ি বা দৌৰ মাৰি নিজৰ স্বাস্থ্যকৰ কৰি ৰাখিবলৈ কষ্ট কৰিছিল আৰু সেই সময়ত মানুহ সঁচাকৈ বহুত স্বাস্থ্যবানো আছিলে কিন্তু আজি যুগত জীম যিমানে গৈ লওক সিমানে মানুহৰ

তো মোৰ হিচাপত মাটিত দৌৰা বেছি ভাল